মই সৰুৰে পৰা ইতিহাস বিষয়টো ভাল পাইছিলোঁ ঐতিহাসিক ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পেলোৱা এটি ঐতিহাসিক কাহিনীৰ বিষয়ে ক'ব গ'লে অসম ৰাজ্যৰ আহোম সকলক ধৰি তেওঁলোকৰ ঐতিহাসিক কাহিনীসমূহে মোক বিশেষভাৱে অনুপ্ৰাণিত কৰে তথা প্ৰেৰণা যোগায় সেই আহোম কালছোৱাৰ কাহিনী সমূহ অতিকৈ মোৰ প্ৰিয় অসমত আহোম সকলৰ আগমনৰ লগে লগে চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা

আহোমৰ ৰাজ্য তথা স্বৰ্গদেউ প্ৰতাপী প্ৰচলন কৰা স্বৰ্গদেউ চাওলুং চুকাফাৰ কাহিনীৰ পৰা আৰম্ভ কৰি লাচিত বৰফুকন দেৱৰ কাহিনী সমূহলৈকে যথেষ্ট প্ৰেৰণা যোগায় আৰু ঐতিহাসিক কাহিনীৰ ভিতৰত অন্যতম মোৰ প্ৰিয় কাহিনী সেই কাহিনীৰ জৰিয়তেই বৰ্তমানো বৰ্তমানৰ নৱ প্ৰজন্মই এক উৎসাহ পাই যিদৰে আমাৰ অন্য ঐতিহাসিক কাহিনীৰ পৰা কিছু কিছু শিক্ষা লাভ কৰি আহিছে বৰ্তমানৰ নৱ প্ৰজন্মই ঠিক সেইদৰে মই মোৰ অতিকৈ প্ৰভাৱ পেলোৱা কাহিনীভাগৰ ভিতৰত অন্যতম হৈছে লাচিত বৰফুকন দেৱৰ ঐতিহাসিক কাহিনী তেওঁ আছিল এজন অসমৰ বীৰ যিজনে এবাৰ দুবাৰকে নহয় বহু কেইবাৰ অসমক ৰক্ষা কৰিছে মোগলৰ পৰা তেওঁৰ অন্যতম তথা উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে অসমৰ বাবে ভাৰতৰ বাবে আহোম ৰাজ্যৰ বাবে আহোম সকলৰ বাবে অসমীয়াৰ বাবে সেই সকলো কাহিনীয়ে প্ৰভাৱ পেলাই মোক তেওঁ কোৱা উক্ত কথাষাৰি আছিল দেশতকৈ মোমাই ডাঙৰ নহয় সেই কথাষাৰিত বহু কথা লুকাই থাকে যিদৰে তেওঁ দেশপ্ৰেম সেই কথাফাকিৰ জৰিয়তেই প্ৰকাশ পাইছে কৰ্ম মতেই কাম কৰি আছিল তেওঁ ক'ব গ'লে তেওঁ অসমৰ ৰ'ল মডেল অসম আজি হয়তো স্বাধীনভাৱে আছে তেওঁৰ পৰাই তেওঁৰ এটি বিশেষ কাহিনী চমুকৈ ক'ব গ'লে যিদৰে মোগলে বাৰ বাৰ আক্ৰমণৰ পিছতো হাৰ মানিছিল তেওঁ নৰিয়া হৈ থকা অৱস্থাত এদিন মোগলে আক্ৰমণ কৰাৰ খবৰ পাই তেওঁ এটি বান্ধ বান্ধিছিল যাৰ দায়িত্ব মোমায়েকক দিছিল সেই বান্ধৰ দায়িত্ব সঠিকভাৱে পালন নকৰাৰ বাবে তেওঁ যি নৰিয়াৰ গাত আছিল সেই অৱস্থাতে তেওঁ উঠি আহি সেই বান্ধত উপস্থিত হৈছিলহি বৰ্তমানো এই কথাবোৰে আমাৰ নৱ প্ৰজন্মক অতি উৎফুল্লিত কৰে তথা অনুপ্ৰেৰণা যোগোৱাত অনুপ্ৰেৰণা যোগায় সেই নৰিয়া অৱস্থাত সেই বান্ধত উপস্থিত হৈ তেওঁ দেখে যে বান্ধৰ কাম চলাই নাই মোমায়েক আজাদিত বহি আছে তেওঁ নিজৰ হাতত থকা হেং দাঙখন লৈ একে ঘাপে নিজৰ মোমায়েকৰ মূৰ ডিঙি কাটি কয় দেশতকৈ মোমাই ডাঙৰ নহয় সেই কথাফাকি বৰ্তমানো অসমৰ ইতিহাসৰ ভিতৰত অন্যতম কথা হিচাপে উল্লেখযোগ্য যাৰ জৰিয়তে আমাৰ অসম আজি সুৰক্ষিত শক্ৰৱে চকু তুলি চাবলৈ ভয় কৰে তেওঁৰ এই বীৰত্বৰ কথা ইতিহাসৰ পাতত লুকাই গ'লেও অসমৰ বুকুত কেতিয়াও লুকাই নাযায় সকলোৱে সেই সমূহ জীয়াই ৰখাতো আমাৰ দায়িত্ব আমাৰ স্বাভিমান